মই বোৱা কটা কৰি ভাল পাওঁ মই মোৰ পৰিয়ালতে ভা ভতিজা ছোৱালীজনী বিয়া হৈছিলে ভতিজা ছোৱালীজনী বিয়াত মই সম্পূৰ্ণ চিলাইখিনি কাপোৰ কানি গামোচা ইত্যাদি কৰি এম্ব্ৰইদাৰীৰ পৰা গোটেইখিনি মই হেৰি কৰি ল'লোঁ চিলাই কৰি মেলি দিলোঁ আৰু তেওঁলোকক গাহ এম্ব্ৰইদাৰীখিনি চব কৰি দিলোঁ এম্ব্ৰদাৰীখিনি কৰি পিনে নি কাপোৰ কানি চব চিলাই মেলি দিলোঁ চাদৰ এম্ব্ৰইদাৰী কৰি দিলোঁ মেখেলা এম্ব্ৰইদাৰী কৰি দিলোঁ গামোচা বৈ দিলোঁ গামোচা বৈ দিলোঁ আকৌ ফুলবোৰ চব এম্ব্ৰইডাৰী বনাই দিলোঁ বনাই মেলি চব পৰি হেৰি ছোৱালীজনী ভতিজা ছোৱালীজনীক মোৰ বহুতখিনি কাপোৰ কানি বৈ মেলি দিলোঁ দি পিনে দিলোঁ এটা বিয়াত সম্পূৰ্ণ বিয়াত সম্পূৰ্ণখিনি মই কাপোৰ কানি দি পিনে দিলোঁ বোৱা কটা কৰি বোৱা কটা কৰি দিলোঁ চাদৰ মেখেলা গামোচা ইত্যাদি গামোচা বৈ মেলি দিলোঁ মেখেলাবোৰ চব এম্ব্ৰইডাৰী কৰি দিলোঁ তাৰপিছত গামো গামোচাবোৰ ফুল বাচি দিলোঁ চাদৰবোৰ ধৰি লওক চিলাই মেলি চব কৰি দিলোঁ গামো মেখেলা বোৱা কটা কৰি বহুতখিনি মই লাভৱান হৈছিলোঁ ভাল পাওঁ মই তেওঁলোকক গোটেইখিনি মই সম্পূৰ্ণকে সম্পূৰ্ণ হেৰিখিনি মই কৰি দিলোঁ বিয়া কাপোৰ কানিখিনি চব মই দিলোঁ কৰি গামোচা মেখেলা চাদৰ ব্লাউজ চ্লাউজ চব চিলাই মেলি কাপোৰ অলপ কাপোৰখিনি দিলোঁ এম মাখি মেখেলাখনত এম্ব্ৰইডাৰী কৰি দিলোঁ ফুলখিনিত কৰিলোঁ ফুল কৰিলোঁ বহুত এম্ব্ৰইদাৰী মেখেলাও কৰিলোঁ চাদৰটো কৰি দিলোঁ এনেকৈ পৰিয়ালৰ ভতিজাজনী বে চব কৰি দিলোঁ তেনেকৈ কৰি বনাই মেলি দিলোঁ ইমান

মই বোৱা কটা কৰি ভাল পাওঁ মই এনেকৈ তাঁত বৈ বহুতখিনি লাভৱানো পাইছোঁ মই বোৱা কটা কৰোঁ গামোচা লগাওঁ গামোচা লগাওঁ চাদৰ লগাওঁ মেখেলা লগাওঁ এনেকৈ চব লগাই মেলি এম্ব্ৰইদাৰীও কৰোঁ কৰি মেলি মই বিয়াবোৰ অৰ্ডাৰ লওঁ বিয়াৰ হেৰি ভতিজা ছোৱালীজনী বিয়াটো মই চব সম্পূৰ্ণখিনি এম্ব্ৰইডাৰী কৰি মেলি দিছোঁ গামোচা মেখেলা চাদৰ এইখিনি দিছোঁ অঁ এনেকৈ কৰি মেলি চব গোটেইখিনি বনাই মেলি দিবলগীয়া হৈছে দিছোঁ গামোচাখন গামোচা ডাঙৰ ডাঙৰ ফুল বাচিছোঁ মেখেলাটো এম্ব্ৰইডাৰী কৰিছোঁ ডাঙৰ ডাঙৰকৈ কেইবাবিধো ফুল দিছোঁ সূতাও বিভিন্ন ধৰণৰ ৰঙৰ সূতাও দিছোঁ মিলাই এনেকৈ এম্ব এম্ব্ৰইডাৰীখিনিও চাদৰখনতো এমব্ৰইডাৰী ধুনীয়া কৰি দিছোঁ চাদৰখনত ফুলবোৰ চাদৰখনত ফুলবোৰ হেৰি কেইবা ৰঙৰো দিছোঁ মেখেলাখনতো কেইবা ৰঙৰো দিছোঁ চাদৰ মেখেলা গামোচা চব কেইবা কেইবাও ৰঙৰ দিছো গামোচাখনতো ৰঙা ৰঙা ফুল বচাই বাচি দিয়া হৈছে আৰু মেখেলাটো কেইবাটাও ৰং মিলাই মেলি দিয়া হৈছে মেখেলা চাদৰ কেইবাবিধৰ ৰং দিয়া হৈছে গামোচাখনত ধৰি লওক ৰঙা মেখেলাখনত মেখে গামোচাখনৰ ৰঙা আৰু সূতা ফুল বাচিছোঁ আৰু মেখেলাখনত ফুল দুবিধ তিনিবিধৰ ৰং হেৰি দি পিনে নি ফুল এম্ব্ৰইদাৰী কৰিছোঁ এনেকৈ কৰি থকা হৈছে এনেকৈ ৰং মিলাই মিলাই আৰু বনাই পিনে নিয়া মই বিয়া অৰ্ডাবোৰ অৰ্ডাৰটো লৈছোঁ

বেয়া অৰ্ডাৰটো লোৱা লৈছোঁ তিন ৰংবোৰ খালী চব বেলেগ বেলেগ ৰং দিব লাগে তেতিয়া ভাল লাগে আৰু দেখিবলৈ তেনেকৈ ধৰি লওক কেইবাবিধৰ ৰং দিব লাগে আৰু বিয়া বিয়াখনৰ অৰ্ডাৰটো মই ল'লো তাতো গোটেইখিনি মই কৰি দিছোঁ ফুল মেখেলাবোৰত ফুল বনাই দিছোঁ এম্ব্ৰইদাৰী কৰি দিছোঁ গামোচাটোত ডাঙৰ ডাঙৰ ফুল বাচি দিছোঁ এনেকৈ কৰি মেলি কৰা কৰিছোঁ বিয়াখন এনেকৈ অৰ্ডাৰটো ল'লোঁ কৰি দিলোঁ আৰু ফুলবোৰ বন বনাইছোঁ গামোচাটো ফুল বাচিছোঁ মেখেলা আৰু এম্ব্ৰইদাৰী কৰিছোঁ চাদবোৰতো এম্ব্ৰইদাৰী কৰি মেলি দহি চহি বাতি চব কৰি দিয়া কৰিছোঁ এম্ব্ৰইদাৰীটোতো এম্ব্ৰইদাৰী কৰোঁতে এইবোৰ চব ৰংবোৰ মিলাবলগীয়া হয় ধৰি লওক ফুলপাহ তিনিটা ৰং দিব ল দিব লাগে তিনিবিধৰ সূতা আনিব লাগিব চাদৰখন চাৰিটামান ৰং দিলে মানে তেতিয়া এই চাইবিধ চাৰি বিধৰ সেই ৰং দিলে মানে সূতা চাৰিবিধ আনিবলগীয়া হয় সেই চাৰিবিধ ৰঙখিনি মিলাই মেলি কৰি দিব কৰি দিব লাগে আৰু এনেকৈ কৰি মিলাই মেলি ৰংখিনি কৰিব লাগে আকৌ গামোচাখনতো ধৰি লওক গুণা মাৰিব লাগে গুণা দিব লাগে তেতিয়া বেছি ভাল লাগে দেখিবলৈ গুণা দিলে সূতাটো ৰঙা সূতাৰ মাজে মাজে গুণা গুণাডাল মাৰিব লাগে আৰু তেতিয়া বেছি ভাল লাগে মেখেলাখনতো ধৰি লওক এনেকৈ এম্ব্ৰইডাৰী কৰিলে মানে ভালকৈ হেৰি মিলাই মিলি ৰংখিনি লৈ মাজে মাজে এ এডাল এডাল গুণা দি দিলে ধুনীয়া লাগে দেখিবলৈ তেনেকৈ মই বিয়াৰ অৰ্ডাবোৰ লওঁ আৰু পৰিয়ালৰ মই ভতিজা এজনীকো মই তেনেকৈ বনাই মেলি দিলোঁ দিলোঁ মানে হেৰি ৰংবোৰ চব বেলেগ বেলেগ দিব লাগিব খালী তেতিয়া ভাল লাগে দেখিবলৈ তিনি ভা ৰং এখন এখন গামোচা ধৰি লওক বওঁতেও চব মিলাব লাগে সূতা আৰু মেখেলাখনো এম্ব্ৰইডাৰী কৰোঁতেও মিলাব লাগে ৰংবোৰ একেই নহ'লেও বেয়া দেখি সেই ৰংবোৰ চব মিলাই যাব লাগে ৰংবোৰ মিলাই ৰংবোৰ মিলাই যাব লাগে ৰংবোৰ মিলোৱা মিলালে মানে ধৰি লওক ভাল দেখি আৰু মিলালে মানে ভাল দেখি তেতিয়া সেই কৰিব পাৰি আৰু ৰং বহুত তিন গামোচাখনতো এটা ৰঙেই থাকে ৰঙা আৰু সেউজীয়াও দিব পাৰি ভালেই লাগে দেখিবলৈ সেউজীয়া দিলেও ভাল লাগে আকৌ ৰঙাটোতো জিলিকি থাকে ভাল লাগে দেখিবলৈ সেই অৰ্ড তেনেকৈ মই অৰ্ডাৰটো লৈ দিব পাৰোঁ তাৰমানে চব মেখেলা চাদৰ গামোচা এম্ব্ৰইডাৰী কৰি মেলি দিব পাৰো তিনি মেখেলা চাদৰ চব তিনিখন তিনিখন ৰং তিনিটা তিনিটা ৰং মিলাই পিনে নি চাদৰটো মিলাই দিওঁ মেখেলাটো মিলাই দিম এই গামোচাটো তেনেকৈ মিলাই মেলি ৰং দিওঁ গামোচ গামোচাখন বগাটো বানীটো বৈ ল'ব লাগিব তাৰপিছত ফুলপাহত ৰঙা ব'ব লাগিব মেখেলাখনো ধৰি লওক তেনেকৈ ৰঙিল বয় পিনে নিয়া ৰঙিল সূতাৰ বয় তলত এম্ব্ৰইডাৰী কৰি মিল এম্ব্ৰইডাৰী কৰি দিব লাগে এম্ব্ৰইডাৰী কৰি দিলে এম্ব্ৰইডাৰী কৰোতে তিনিটা চাৰিটা ৰং মিলাই পিনে নিদিলে ভাল লাগে ধৰি মিনি এটা তিনিখন তিনিখন চাৰিখন তিনি চাৰি বিধ ৰং মিলাই দিলে চাদৰখনতো তেনেকৈ মিলাই দিব লাগে আৰু ভাল হয়